মই এটা অনলাইন শ্ব'পিং এপৰপৰা কেইটামান বস্তু কিনিছিলোঁ য'ত মই কেইখনমান ৰেহাই কুপন লাভ কৰিছিলোঁ যিকেইখন মই সেই সময়ত ব্যৱহাৰ কৰা নাছিলোঁ এতিয়া মই কেইটামান বস্তু আকৌ কিনিবলৈ বিচাৰিছোঁ য'ত মই সেই কুপনকেইটা অৰ্থাৎ ৰেহাই কুপনকেইটা ব্যৱহাৰ কৰিবলৈ বিচাৰিছোঁ